অঁ তিনিচুকীয়াত বাৰু ফুৰিবলৈ কেনেকুৱা কেনেকুৱা জেগা আছে বাৰু আমি গুৱাহাটী পৰা আহিছোঁ অঁ অঁ অঁ অঁ অঁ অঁ তিনিচুকীয়া পৰা নহ্ অঁ অঁ অঁ অঁ মই ঠিক আছে বাৰু তিনচুকীয়া ফুৰিবলৈ আহিম তেতিয়া ফোন কৰিম অঁ ঠিক আছে বাৰু